অঁ হয় কওকচোন অঁ পাৰিম বাৰু আপুনি আহিব কিমান টাইম খোলা মানে আপোনাৰ নটাৰ পৰা খোলা থাকে আপোনাৰ পাঁচটামান বজালৈকে খোলা থাকে অঁ অঁ আপুনি যদি দুদিন অঁ আপোনাৰ যদি বেছি কি জৰুৰী হৈছে আপুনি এদিনৰ ভিতৰতে বা দুদিনৰ ভিতৰতে দি দিম বাৰু অঁ ঠিক আছে হ'ব বাৰু চিলনিটো পাঁচশ অঁ পাৰিম পাৰিম লৈ আনিব আপুনি অঁ অঁ ঠিক আছে আপুনি লৈ আনিবা মই ভালকৈ চিলাই দিম বাৰু অঁ পৰহি লাগিছিল ন অঁ ঠিক আছে আপুনি পাৰিলে আজিয়েই লৈ আহক মই পৰহিলৈ আপোনাক কাপোৰযোৰ ৰেডি কৰি দিম অঁ অঁ ঠিক আছে তেনেহ'লে অঁ অঁ ঠিক আছে